মই এগৰাকী অসমীয়া মহিলা হিচাপে আমাৰ অসমীয়া ভাষাটো লৈ গৌৰৱান্বিত কাৰণ অসমীয়া ভাষাটো আমাৰ বহুত চহকী অতি উন্নত ভাষা আৰু সেইবিলাকত আমাৰ কিছুমান মানে খণ্ড বাক্য বা জতুৱা ঠাঁচ আছে সেই কিছুমান মানে তাৰে এতিয়া পাহৰিছোঁৱে দুটামান এনেই মনত আছে যেনে এ আমি আৰু কওঁ মানুহবিলাকক এই পানীৰ তলৰ কাঁইট চুকৰ ভেকুলী তাৰ পিছত নাকত তেল দি শুই থাক এনেকৈ আৰু কিছুমান সেনেহেন আছে আৰু ডলাৰ বগৰী আৰু আকাশ কুসুম এনেকুৱা ধৰণৰ খণ্ড বাক্য আছে এইবিলাক মানে বস্তুবোৰৰ মানে এই খণ্ড বাক্য বা জতুৱা ঠাঁচ এইবিলাকৰ মানে বহুতৰে অৰ্থ আছে সেই অৰ্থবোৰ জানিলে ভাল আমি সিমান আৰু নাজানো আৰু অৰ্থবোৰ